বিশ্বনাথ জিলাৰ মূল প্ৰাকৃতিক সম্পদ বুলি ক'লে আমি চাহ বাগানসমূহৰ কথা ক'ব লাগিব ইয়াত বিশ্বনাথ জিলাখনৰ প্ৰায় সৰহখিনি ঠাই বাগানসমূহ চাহ বাগানসমূহে আগ আৱৰি আছে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ অতিকেই মনোমোহা আৰু এই বাগানসমূহে বিশ্বনাথৰ অৰ্থনীতিত বিশেষভাৱে প্ৰভাৱ পেলাই আহিছে পানী পানীৰ কথা ক'বলৈ গ'লে বিশ্বনাথ বিশ্বনাথৰ পানীৰ ব্যৱস্থা খুবেই ভাল বিশ্বনাথৰ পানী খোৱা মানুহখিনিয়ে বেলেগৰ পানী খালে বেছিকৈ আইৰন থকা বা পানীৰ সোৱাদ যিটো সেই সোৱাদটো আন জেগাত নাপায় বিশ্বনাথৰ পানী ভাল বনাঞ্চল বনাঞ্চল বিশ্বনাথ জিলাত বনাঞ্চল বুলি ক'লে আমি ন মৰা বিহালী বৰগাং এনেকুৱা ঠাইখিনিত বনাঞ্চল আছে তাত বিভিন্ন ধৰণৰ গছ বনেৰে সুশোভিত হৈ আছে বনাঞ্চলসমূহ ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি পশু পক্ষী আছে আৰু ই এয়াই এই পশু পক্ষী চৰাই চিৰিকটি আদিয়ে তাৰ প্ৰাকৃতিক সৌন্দৰ্য্য বৰ্ধনত সহায় কৰি আহিছে খনিজ পদাৰ্থ বিশেষভাৱে বিশ্বনাথ চাৰিআলিত নাই প্ৰদূষণো খুবেই নাই বুলিয়েই ক'ব লাগিব কাৰণ বিশ্বনাথ জিলাৰ পানীৰ উৎস বুলি ক'লে আমি ব্ৰহ্মপুত্ৰ নদী কথাই প্ৰধানভাৱে ক'ব লাগিব ইয়াৰ চৌপাশৰ স্বাস্থ্য বিধিত কোনো পৰিৱৰ্তন আচলতে মই লক্ষ্য কৰা নাই ইয়াৰ স্বাস্থ্য বিধি খুবেই সু স্বাস্থ্যকৰ ইয়াৰ পানীৰ সমস্যাও তেনেধৰণে নাই আৰু জিলা পৌৰসভাই তেওঁলোকে নগৰখন চাফা কৰি ৰাখিবৰ কাৰণে যথেষ্ট চেষ্টা চলাইছে সেই ক্ষেত্ৰত কিমান ফলপ্ৰসূ হৈছে মই বিবেচনাৰ বাহিৰত আছে তথাপিও পৌৰসভাই নিয়মিত চাফ চিকুণ কৰি ৰাখিবৰ বাবে তেওঁলোকে চেষ্টা কৰিছে নগ নগৰখন চাফ চিকুণ কৰি ৰাখাৰ তেওঁলোকৰ পৰিকল্পনা আছে সেইদৰে কৰিছে এই ক্ষেত্ৰত আমি বিশ্বনাথৰ সাধাৰণ বাসিন্দা হিচাপে পৌৰসভাক শলাগিবলগীয়া ইমানেই মোৰ বিশ্বনাথ পৌৰসভাৰ বা প্ৰাকৃতিক পৰিৱেশজনিত সমস্যাসমূহ বিশেষ নাই বুলিয়েই ক'ব লাগিব